অঁ হেল্ল' অঁ বাইদেউ কওকচোন অঁ অঁ এই আপোনাৰ এখন আছে অসীমত যাৰ হেৰাল সীমা লেখক হৈছে আপোনাৰ কাঞ্চন বৰুৱা তাৰপিছত আছিলে আৰু এখন কিতাপবিলাক আমাৰ মানে ইয়াতে আছে আৰু আছে হেৰি ইয়াত এখন অৰণ্য আছিল আছে অনুৰাধা শৰ্মা পূজাৰীৰ তাৰপৰা আছে মোৰো এটা সপোন আছিল ৰুবুল মাউতৰ যিবিলাক মানে আমাৰ মানে ইয়াত পোৱা যায় সেইবিলাকৰ কথা কৈছোঁ আৰু মানে কিতাপ এতিয়া আমাৰ বুক মানে ষ্টলত আছে হেৰিয়াত আছে মানে বুকিঙত আছে তাৰপিছত আছে হেৰি অন্তৰীপ এখন আছে ভৱেন্দ্ৰনাথ শইকীয়ীৰ তাৰপৰা বিভ্ৰান্ত বাস্তৱ আছে ৰীতা চৌধুৰী তেনেকৈ মানে আৰু কেইবাখনো কিতাপৰ নাম আছে মই আপোনাক কৈছোঁ বাৰু চাই লৈছোঁ দেই কিতাপকেইখন আৰু আছে ৰূপৰ ৰূপৰ নাক ফুলি সোণৰ খাৰু মেগন কছাৰীৰ তাৰপাছত আছে আনন্দ আৰু বেদনাৰ ভৈৰৱ সমীৰ তাঁতী ভাগৰ আৰু আছে আপোনাৰ সুগন্ধি পখিলা হীৰেণ ভট্টাচাৰ্য্য় অঁ আৰু এনেকৈ আছে হেৰি মামৰে ধৰা তৰোৱাল মামণি ৰয়চম গোস্বামীৰ আছে অঁ অঁ আপুনি নিবলৈ আহিলে জনাব দেই ঠিক আছে হ'ব দিয়ক